হয় কওকচোন হয় হয় ছোলাৰটো আমাৰ প্ৰায় ৰাস্তাসমূহত প্ৰায় ছোলাৰৰ লাইটেই জ্বলি আছে আৰু ঘৰতো আমাৰ আমাৰ ঘৰতো ছোলাৰ আছে থ্ৰ্ৰী কিলো ৱাটৰ আৰু ওচৰ চুবুৰীয়া দুইঘৰ মানে লগাইছে

হয়

হয় হয়

অঁ মই অলপমান মানে জানো কিন্তু মোতকে আমাৰ দেউতাৰ নামত আছে তাৰমানে আমাৰ লাইনটো যিটো আমি এই ছোলাৰৰ লাইন লৈছিলোঁ তিন কিলো ৱাটৰ সেইটো দেউতাই লগাইছিল তাৰমানে মই বিশেষ নাজানিম কিন্তু কাৰ ঘৰত কি ছোলাৰ লগাইছে ইটো মই জানিম বা ৰাস্তাত কিমান লাইট আছে আমাৰ অঞ্চলটোত সেইখিনি মই গম পাওঁ

হয় হয় হয় হয় এনেই এনেই আমি ছাবচিডিটো পাইছিলোঁ ঘৰত লগোৱাটো যথেষ্টখিনি চৰকাৰৰ পৰা ছাবচিডিটো পাইছোঁ আমি আমাৰ এনেই ঘৰত প্ৰথম অলপ পইচা দি লগাই দিছে তেওঁলোকে তাৰপিছত বেংকৰ পৰা লোন হৈছে এটা

আপোনালোকে আপোনালোকে আমাৰ অঞ্চলত আহিব নেকি নিউজ ৰিপৰ্ট কৰিব অঁ কেতিয়া মানে বা আহিব

হয় আৰু তাৰমানে আপোনালোকে কেতিয়া আহিব এইটো খবৰটো পালে মই মানুহকেইজনক কৈ থ'ম আৰু এতিয়া কেতিয়াকে ভিডিঅ' ফটো ল'ব আহে সেইখিনি যদি আগতীয়াকে মোক কৈ দিয়ে তেতিয়াহ'লে মই আমাৰ অঞ্চলটো মানুহখিনি কৈ থ'ম আৰু লগতে দুই এজন আৰু মোৰ লগত ওলাব আপোনালোকক সহায় কৰি দিব

হয় হয় ছাবচিডি আমিও পাইছিলোঁ হয় তেনেকুৱাই কিন্তু ঘৰতহে ছাবচিডিটো দিছে মোৰ এখন দোকান আছে তাত মই ছাবচিডিটো নাপালোঁ

হয় হয় এনেই গাঁৱৰ প্ৰায়ভাগে মানে এপ্লাই কৰিছিল হয়তো গোটেইখিনি আহিব লাগে আপোনালোকে যিহেতু নিউজ কৰিব আমাৰ তাত তেতিয়াহ'লে অলপ যদি নিউজত উঠাই দিয়ে তেতিয়াহ'লে বাকীখিনি কামো সোনকালে হৈ যাব বুলি আশা ৰাখিম এইটো লোন হিচাপে দিছে আমি পোৱাত হয় লোন হিচাপে দিছে আমাৰটো এনেই টোটেল এক লাখ আশী হাজাৰৰ বাজেট আছিলে এক লাখ ত্ৰিছ হাজাৰ লোন হৈছিলে হয় এইটো বেংকৰ পৰা কাটি থাকে বাকীখিনি পইচা কেছ দিব লগা হৈছিল আৰু হয় হয় সেইটো আপোনালোকে আহিলে আমাৰো ভাল লাগিব চৰকাৰে এটা ৰিপৰ্ট পাব আপোনালোকৰ দ্বাৰা

আপোনালোকে আজি আহিব নেকি

হয় আপোনালোকে অহাৰ আগতে মোক জনাব মই তেতিয়া মানুহবোৰক কৈ থ'ম অঁ